এক লাখ পাঁচ হাজাৰ পাঁচ লাখ তিনি হাজাৰ চাৰি লাখ দুই হাজাৰ ছয় লাখ তিনি হাজাৰ তিনি লাখ এক হাজাৰ